হেল্ল' অঁ নমস্কাৰ মই বৰপাক জীয়ামৰীয়া গাঁৱৰপৰা কৈছিলোঁ এইটো কাজল গাড়ীৰ মালিকৰ ঘৰত লাগিছেনে বাৰু মানে মোৰ অলপ এফালে যাবলগীয়া আছিলে হাবুঙলৈ যাম বুলি ভাবিছিলোঁ বিছ তাৰিখে সেইকাৰণে আপোনালোকৰ গাড়ীখনৰ খবৰ লৈছিলোঁ আমাৰ পৰিয়ালৰ সৈতে আমি বিছ তাৰিখে হাবুঙলৈ যাম বুলি ভাবিছিলোঁ বিছ তাৰিখে আমি সাতমান বজাত যাম বুলি ভাবিছিলোঁ আপোনালোকে পাৰে যদি অকণমান আগতীয়াকৈ পঠিয়াব যিহেতু আগতীয়াকৈ পঠিয়ালে অলপ আমাৰো সুবিধা হয় বস্তু পাতি উঠাব লাগিব যিহেতু আমি তাত যাম শৰাই দিবৰ কাৰণে অলপ আগতীয়াকৈ পঠালে আমাৰো অলপ সুবিধা হয় আমি পৰিয়ালৰ সেতি যাম মানুহো সৰহ সেই হেতুকে অলপ আগতীয়াকৈ আহিলে আমাৰো অকণমান সুবিধা হয় সাতমান বজাত পালেহি ভাল হয় আৰু সুবিধা হয় আমি সোনকালে পঠাব বিছ তাৰিখে পঠাব পাহৰি নাথাকিব ঠিক আছে ধন্য়বাদ